মই জীৱনত বিভিন্ন ধৰণৰ বস্তুয়ে শিকিবলৈ পাইছোঁ আৰু সেইবোৰে মোক বিভিন্ন ধৰণে প্ৰভাৱিত কৰিছে আমাৰ জীৱনত শিকিবলগীয়া বা জানিবলগীয়া বিভিন্ন ধৰণৰ বহুতো বস্তু থাকে সেইবিলাক সকলোৱে জীৱনৰ বেলেগ বেলেগ থাকে ঠিক থিক সেইদৰে মোৰো আছে বা মইও জীৱনটোত শিকিছোঁ বা প্ৰভাৱো পেলাইছে